গৰু ম'হক বেছিকৈ গাখীৰ দিবলৈ সিহঁতক বিভিন্ন ধৰণৰ হৰমণৰ ঔষধ খুৱায় কি বেজি দিয়ে কিন্তু মই এইটো সমৰ্থন নকৰোঁ কাৰণ আমাৰ জীৱনত যিকোনো বস্তু খাওঁ অকণমান ভাল আমাৰ ধৰক গাঁৱৰ আমাৰ ঘাঁহ তুঁহগুৰি পলিছ অকণমান তেনেকৈ দি খোৱাই ভাল আৰু ঘাঁহ চাহ কাটি দি ডালপাত দি এইবিলাক কিন্তু দেহাৰ কাৰণে ইমান এইবিলাক ইঞ্জেকশ্যন দিয়া বেজি দিয়া এইবিলাক ভাল নহয় আৰু নানা ধৰণৰ এইবিলাক আজিকালি খাদ্য পায় গৰু ম'হক খোৱাবলৈ সেইবিলাক কিন্তু মই ইমান ভাল বুলি নাভাবোঁ কাৰণ আমাৰ দেহাটো যিহেতু অকণমান ভাল অকণমান লাগিলে কমেই ওলাওক আমাৰ দেহাৰ কাৰণে আমি অকণমান পুষ্টিকৰ খাদ্য পালে আমাৰ দেহাটো অলপ টনটনীয়া হৈ থাকে বেমাৰ আজাৰ কম হয় আজিকালি এইবিলাক দৰৱৰ কাৰণে আমাৰ এইবিলাক বেমাৰ আজাৰ আজিকালি বহুতখিনি বেছি সেইকাৰণে আমি গাই গৰুক আমি আমাৰ ঘৰত ঘাঁহ কাটি দিওঁ আৰু আমাৰ এইবিলাক সেউজীয়া ঘাঁহ আমাৰ সেয়া থাকেই সেয়া সেয়াকে খাই আমি এইবিলাক ব্যৱহাৰ নকৰোঁ আমাৰ ঘাঁহ তুঁহগুড়ি এইবিলাকেই আমাৰ কাৰণে ভাল আৰু এইবিলাক খাদ্য ইমান ভাল নহয় গৰু গাইৰ কাৰণেও ভাল নহয় ধৰক আমাৰ দেহাৰ কাৰণেও ভাল নহয় এইবিলাক বেমাৰ আজাৰ আজিকালি এইবিলাক দৰৱৰ কাৰণে বেছি হয় আমাৰ আজিকালি বহুত খাদ্যৰ পৰাই বেমাৰ হৈছে গাখীৰো আজিকালি কিনা গাখীৰ সেয়া ভাল নহয় এইবিলাক দৰৱ পাতি খোৱা সেইকাৰণে ইমান ভাল নাপাওঁ বাৰু অঁ এনেকৈ আমাৰ ঘাঁহ খোৱাই দিয়াই ভাল বাৰু আৰু গাখীৰ আমাৰ এইবিলাক গাঁৱলীয়া গাখীৰৰ আমাৰ ধৰক হেৰি বনায় পনীৰ বনায় আমাৰ সেয়া সোৱাদেই বেলেগ আমাৰ পনীৰ আমাৰ গাঁৱলীয়া গাখীৰৰ পনীৰ আৰু কিনা পনীৰ বহুত পাৰ্থক্য আমি এইবিলাক ইমান কিনা বস্তু আমি নাখাওঁ আমি ঘৰৰে গাখীৰ অকণমান ওলাই যি সেয়া আমি দৈ বনাওঁ পনীৰ বনাওঁ দৈৰ গাখীৰ গৰম কৰি চালি কাটি আমি ঘৰতে ঘিউ বনাওঁ সেয়া আমি ঘৰতে খাওঁ অকণ অকণ আমি এনেকৈ কিনা বস্তু ঘিঁউ চিওঁ ব্যৱহাৰ নকৰোঁ আমাৰ ঘৰতে এইবিলাক তৈয়াৰ কৰা হয় গাখীৰ দৈ এইবিলাক আমাৰ ঘৰৰে আমাৰ যি অকণ ওলাই আমি ভাল খাওঁ আমি এইবিলাক দৰৱ পাতি দিয়া বস্তুখিনি আমি তেনেকৈ নাখাওঁ আৰু গাই গৰু নোখোৱাও তেনেকে আমি দানা পানী কিনি আমাৰ তুঁহগুৰি চাউল ধোৱা পানী নিমখ সেয়াই দিওঁ আৰু ঘাঁহ কাটি দিওঁ তেনেকৈ আমাৰ চলে আৰু আমাৰ গাঁওঘৰীয়া তেনেকৈ আমাৰ ঘাঁহ পাত খোৱাই থওঁ আমি কিনা খাদ্য ব্যৱহাৰ নকৰোঁ আৰু বেজি চেজি আমি তেনেকৈ গাই গৰু নিদিওঁ কিন্তু বেমাৰ আজাৰৰ কাৰণে ভেকচিন দিয়াওঁ বছৰত এইবিলাক খোৰা বেমাৰৰ কাৰণে দিয়াওঁ চবকা বেজি সেয়া আৰু পেটফুলা তেনেকৈ বেজি ইঞ্জেকশ্য়ন সেইবিলাকহে দিওঁ আমি গাখীৰ পানী গাখীৰ সৰহকৈ ওলোৱাৰ তেনেকৈ ইঞ্জেকশ্যন আমি নিদিওঁ আমিয়ে বেমাৰ আজাৰৰ কাৰণেহে বছৰত দুবাৰ তিনিবাৰকৈ বাৰো দিওঁ আৰু গাই গৰুকেইটা ভাল হৈ থাকিবলৈ সুস্থ হৈ থাকিবলৈ তেনেকৈ আমি গাখীৰ পানীৰ কাৰণে ইঞ্জেকশ্যন নিদিয়াওঁ